মই মোৰ গছবোৰৰ উন্নতিৰ বাবে মই সাধাৰণতে মোৰ দাদা দেউতা আৰু মাৰ পৰাই সাধাৰণতে পৰামৰ্শ লওঁ যিহেতু তেওঁলোকে খেতি বাতিৰ লগতে জড়িত আৰু তেওঁলোকে বহুত কথা সাধাৰণভাৱে জানে এইবোৰৰ লগত জড়িত গতিকেলৈ মই তেওঁলোকৰ পৰাই বহুত কথা জানিব পাৰোঁ যেনে ধৰক কিছুমান গছত আমি ডাল ধৰা বুলি কওঁ সেই ডাল ধৰি আমি তাৰ বংশবৃদ্ধি কৰিব পাৰোঁ কিছুমান গছৰ পাতৰ পৰাও বংশবৃদ্ধি হয় সেই গছবিলাকৰ পাতবোৰ আমি আনি তেনেদৰে বংশবৃদ্ধি কৰিব পাৰোঁ বা কিছুমান গছৰ গুটিৰ পৰা আমি বংশবৃদ্ধি কৰিব ঠিক তেনেদৰে সেই কথাবোৰ মই সাধাৰণতে পৰামৰ্শ মই দেউতা আৰু দাদাৰ পৰাই গ্ৰহণ কৰোঁ